আমি গাঁও অঞ্চলত বাস কৰোঁ গতিকে গাঁও অঞ্চলত আন্তঃসম্প্ৰদায়ৰ যুদ্ধখন অতিকৈ চলে উচ্চ সম্প্ৰদায়ৰ লোকসকলৰ ঘৰত নিম্ন সম্প্ৰদায়ে মানুহ ঘৰত তেনেকৈ দুটা যদি ফৈদ থাকে উচ্চ পৰ্যায়ৰ ঘৰলৈ নিম্ন পৰ্যায়ে যাবলৈ বিচাৰে কিন্তু নিম্ন পৰ্যায়ৰ মানুহৰ ঘৰত আহি উচ্চ পৰ্যায়ে নেখায় ঠিক তেনেকৈ এনেকুৱাই যুদ্ধ হয় যে আহোম মানুহে কলিতাৰ ঘৰত নেখায় কলিতাই গৈ আহোমৰ ঘৰত নেখায় আকৌ আহোম পৰ্যায়ৰ মানুহ গৈ পেলাই এ বঙালী ঘৰ বা কছাৰী ঘৰত নেখায় এনেকুৱা সমস্যাখিনিয়ে আমাক বহুত মানে যুদ্ধ কৰিবলৈ সৃষ্টি কৰে কিন্তু আজিকালি উন্নত যুগত সেইখিনি অকণমান কম হোৱা হ'লে কথাটো ভাল হ'লহেঁতেন কিন্তু এনেকুৱা পৰিণতি বহুত আমি সন্মুখীন হ'বলগীয়া হৈছে বৰ্তমান কালত